গ্ৰ্যামাঞ্চলৰ লোকক খেলে বিভিন্ন ধৰণে লাভাৱান্বিত কৰে আমি যদি চাওঁ আমাৰ গাঁও সমাজতে বিভিন্ন ভাল ভাল খেলুৱৈ ৰাজ্যিক পৰ্যায় হওক বা তোমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰে হওক বিভিন্ন খেলুৱৈ আমাৰ গাঁও অঞ্চলৰ পৰাই যায় বিশেষকৈ তেওঁলোকে সৰুৰ পৰাই পথাৰত বিভিন্ন ধৰণৰ খেল খেলে ফুটবল ক্ৰিকেটৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কিছুমান গাঁৱলীয়া খেল ধৰা কাবাদি খেল খো খো খেল সেই খেলবোৰ খেলে সেই খেলবোৰৰ জৰিয়তে সেই গাঁও অঞ্চলৰ বিভিন্ন ল'ৰা ছোৱালীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাবলৈ সক্ষম হৈছে তাৰ উপৰি আমি যদি চাওঁ বিভিন্ন খেল ধেমালীৰ জৰিয়তে আমাৰ গাঁৱৰ ডেকা গাভৰু যিসমূহ ল'ৰা ছোৱালী আছে তেওঁলোকে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে আমাৰ সেনা বাহিনীতে হওক বা তেনেকুৱা ধৰণৰ বিভিন্ন চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে আমি যদি চাওঁ উত্তৰপূব ভাৰতত অৱস্থিত অসমৰ ক্ৰীড়া আৰু খেল খেলত এখন চহকী ৰাজ্য হৈছে অসম হৈছে উত্তৰ পূৱ ভাৰততে ক্ৰীড়াৰ ক্ষেত্ৰত এখন চহকী ৰাজ্য এই অঞ্চলটোৰ এক সজীৱ সংস্কৃতি আৰু পৰম্পৰা আছে আৰু ইয়াৰ জনসাধাৰণৰ জীৱনত ক্ৰীড়াই সদায় উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে অৱশ্যে অসমত ক্ৰীড়া আৰু খেলৰ প্ৰসাৰৰ বাবে এতিয়াও গুৰুত্ব দিব লাগিব অসমৰ অন্যতম জনপ্ৰিয় খেল হৈছে ফুটবল ৰাজ্যখনৰ ফুটবল সংস্কৃতি শক্তিশালী আৰু বহু যুৱ খেলুৱৈয়ে পেচাদাৰী ফুটবলাৰ হোৱাৰ আকাংক্ষা কৰে কিন্তু প্ৰশিক্ষণ আৰু উন্নয়নৰ বাবে উপযুক্ত আন্তঃগাঁথনি আৰু সুবিধাৰ অভাৱ বহু প্ৰতিভাৱান খেলুৱৈয়ে সুযোগ আৰু সম্পদৰ অভাৱত নিজৰ সম্পূৰ্ণ সম্ভাৱনা লাভ কৰিবলৈ স সক্ষম হোৱা নাই অসমৰ গাঁৱলীয়া সমাজৰ আন এক জনপ্ৰিয় খেল হৈছে খোপ খেল খো খো কাবাদি ৰছী টনা আদি এই খেলসমূহ অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ আৰু সম্প্ৰদায় পৰ্যায়ত খেলা হয় কিন্তু নৱপ্ৰজন্মই আধুনিক ক্ৰীয়াৰ প্ৰতি অধিক আগ্ৰহী পৰম্পৰাগত খেলৰ জনপ্ৰিয়তা হেৰুৱাইছে গতিকে পৰম্পৰাগত খেলবোৰক জীয়াই ৰাখিবলৈ আৰু প্ৰাসংগিক কৰি ৰাখিবলৈ প্ৰচাৰ আৰু সংৰক্ষণৰ প্ৰয়োজন তদুপৰি তৃণমূল পৰ্যায়ত ক্ৰীড়া আৰু খেলৰ প্ৰচাৰৰ প্ৰয়োজন আছে বহু প্ৰতিভাৱান যুৱ খেলুৱৈয়ে আৰ্থিক অভাৱ আৰু সুযোগৰ অভাৱত ক্ৰীয়া জগতত অক্ষম হৈ পৰিছে আমি যদি চাওঁ আমাৰ গাঁৱলীয়া সমাজৰ বিভিন্ন ল'ৰা ছোৱালী আছে যিবোৰে ভাল খেলিব পাৰে কিন্তু তেওঁলোকে এখন ভাল ঠাই পোৱা নাই য'ৰ পৰা তেওঁলোকে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিব যাব পাৰে আৰু সেই ব্যৱস্থাটো যদি চৰকাৰে অকণমান সহায় কৰি দিয়ে সেই গাঁৱলীয়া ল'ৰা ছোৱালীখিনিক তেওঁলোকে তেতিয়া নিশ্চয় আগবাঢ়ি যাব পাৰিব আৰু বিশেষকৈ আমাৰ গাঁৱলীয়া সমাজত যিসমূহ আমাৰ পিছপৰা অঞ্চল আছে সেই অঞ্চলৰ ল'ৰাবোৰে খেলিবলৈ এখন ভাল ষ্টেডিয়াম হওক বা ক্ৰীড়া কমপ্লেক্স হওক প্ৰশিক্ষণ কেন্দ্ৰ কেন্দ্ৰ হওক তেনেকুৱা ধৰণৰ সুযোগ সুবিধা লাভ কৰা নাই যাৰ ফলত তেওঁলোক তেওঁলোকৰ সম্ভাৱনা আছে যদিও তেওঁলোক সদায় পিছুৱাই ৰৈছে এই ক্ষেত্ৰত আমি সমাজেই হওক বা চৰকাৰেই হওক আমিয়ে প্ৰদক্ষেপ লোৱাটো অতি বাঞ্ছনীয়